অঁ হেল্ল' অঁ অঁ অঁ গম পাইছোঁ ভাল কৰা নাই এই কেতিয়াবা অলপ পঢ়ে আৰু বাহিৰত যায় আৰু খেলা ধূলা কৰি থাকে

ফোন চোন নাই নাই নাই কৈ থাকো কৈ থাকো নপঢ়েই ফোন টিপি থাকে

দিবো কৰপে আপনালোকে নাই কৰা

আইভো আইভো কালি নিজেই অঁ আহি ফেলে নিজে কব লাগিব পাৰেই মই ক'ব লাগাটো কৈছু আইভকচোন তাক তানি আনি এ শাসন এ ল'ৰা মানুহ নহয় শাসন কৰিব নৰি পাৰাক লেগি কৰিছোঁ আৰু অঁ পাৰা খিনিতো কৰিছোঁ আৰু এইগিলা যায় চুলিত ধৰি টানি মুখ থেকচি দিব লাগিব আঁহোক অলপ সোনকালতে আঁহোক দেৰি নকৰব দিম দিয়ক আৰ চকু দিব লাগিব